হেল্ল' হয় মোৰ নাম বিষ্ণু প্ৰসাদ বৰ্মন মই আপোনালোকৰ এজেঞ্চিৰ পৰা গাড়ী এখন বুক কৰিছিলোঁ আজি ৰাতিপুৱা মই এঠাইলৈ যাব লাগে কিন্তু এতিয়ালৈকে তেখেত মানে আহি পোৱাৰ সময় উকলি গৈছে আৰু তেখেতে ড্ৰাইভাৰজনে মানে ফোন ধৰা নাই

গতিকে আপোনালোকে কিবা এটা ব্যৱস্থা কৰকচোন সোনকালে মই এতিয়াই মানে ওলাই যাবই লাগে আৰু যদি এতিয়া নাযাওঁ তেতিয়া হ'লেতো বহুত দেৰি হৈ যাব বেলেগ এখন কেবৰ হ'লেও কিবা এটা ব্য়ৱস্থা কৰক আপুনি ঠিক আছে বাৰু